মই এযোৰ মানে ইয়েৰিং অৰ্ডাৰ কৰিছিলোঁ অনলাইন মানে দোকানত মানে কিনিব গ'লে ইয়েৰিংযোৰত যিমানখিনি মানে পইচা দিব লাগে তাতকৈ বহুত বেছি কমত মানে অনলাইনত পোৱা যায় আৰু ঘৰৰ পৰা কষ্ট নোহোৱাকৈ বাহিৰত নোযোৱাকৈ মই ঘৰত বহিয়েই ইয়েৰিংযোৰ ঘৰতে পাইছো